আমাৰ ছাইদত বহুত বানপানী হৈছে নহয় আমাৰ পিনেও বহুত ধান মাৰিলে বহুত মোৰ ভাইটিৰ মাৰিলে এই ফনিহঁতৰ মাৰিলে বহুত ধান মাৰিলে আকৌ ৰুবলগীয়া হ'ল নহয় আমাৰফালেও চব ধানেই মৰিলে দুবাৰ দুবাৰ ৰুই আছো এতিয়া কি হ'ব জানো ঘৰত সোমোৱা নাই চব ধান মৰাই পেলালে আকৌ ৰুই আছো এতিয়া আমাৰ আকৌ কঠীয়া পাবলৈ টান হৈছে কঠীয়া ক'ত পাম জানো এতিয়া

এতিয়া কঠীয়া ক'ত পাম কি ধানৰ কঠীয়া পাব এতিয়া বৰধান আকৌ এনেকুৱা বৰধান

অঁ ঠিক আছে আকৌ ৰুব লাগিব আৰু অঁ হ'ব হ'ব